মই নাচি ভাল পাওঁ আৰু সৰুৰেপৰাই মই নৃত্য কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু মই মোৰ মাহীৰ পৰা নৃত্য কৰিবলৈ অনুপ্ৰাণিত হৈছোঁ মোৰ জীৱনত এক গুৰুত্বপূৰ্ণ স্থান নৃত্যই লৈছে ই মোক মোৰ নিজস্ব পৰস্পৰতা আৰু সাংস্কৃতিৰ সৈতে জড়িত ৰাখে প্ৰতিটো নৃত্য ভংগীমাৰ জৰিয়তে মই মোৰ সম্প্ৰদায় ইতিহাস বিশ্বাস আৰু মূল্যবুদ্ধ বুজি পোৱা সুযোগ পাওঁ ইয়াৰে মই মোৰ সংস্কৃতিৰ ওপৰত গৌৰৱ অনুভৱ কৰোঁ নৃত্যই মোৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যও ভালে ৰাখে ই ক্ৰীড়াকলাপৰ মাধ্যমত শৰীৰৰ ফিট ৰখা লগতে মন ভালে ৰখা সহায় কৰে তদুপৰি নৃত্যই নৃত্যৰ জৰিয়তে মই বহু লোকৰ সৈতে চিনাকি হৈছোঁ এই সামাজিক সম্প্ৰদায় অংশ হিচাপ অংশ হৈ পৰিছোঁ সাংস্কৃতিক নৃত্যই মোৰ আত্মবিশ্বাস নিজৰ পৰিচয় গৌৰৱীত হ'বলৈ শিকাইছে ই মোৰ জীৱনত এক অমূল্য অংশ হিচাপ হৈ পৰিছে ইয়াক যদি আপোনাৰ ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত বিশেষকৈ কিবা ধৰণৰ নৃত্য যেনে বিহু নৃত্য শাস্ত্ৰীয় নৃত্য আদি ইত্যাদি ওপৰত ভিত্তি কৰি চাই মই সেয়াই সহায় কৰি সেয়াও সহায়ক হিচাপে ল'ব পাৰিছোঁ অৱশ্যে সাংস্কৃতিক নৃত্য কেৱল এটা শিল্পী নহয় ই এটি জীৱন ঐতিহ্য যিয়ে মানুহক নিজৰ সাংস্কৃতিক পৰস্পৰা আৰু মূল্যবোধৰ সৈতে সংযুক্ত ৰাখে মই সৰুৰেপৰা বিহু আৰু সত্ৰীয়াৰ দৰে অসমীয়া সাংস্কৃতিক নৃত্যত অংশ লৈছোঁ এই নৃত্যবোৰ মোৰ জীৱনত মোৰ জীৱনৰ ভিতৰত গঢ়ি তোলা গৌৰৱৰ অনুভূতি প্ৰতিটো নৃত্যৰ সৈতে মই যেন সাংস্কৃতিক এটি অংশৰ জীৱন্ত প্ৰতিচ্ছবি হৈ পৰিছোঁ বিশেষকৈ বিহু নীৃতৰ জৰিয়তে মই অসমৰ লোক সাহিত্য সংগীত আৰু গ্ৰাম্য জীৱনৰ ৰঙীনতা বুজি পালোঁ সত্ৰীয়া নৃত্যৰ জৰিয়তে মই শ শৃংখলবদ্ধতা ভক্তি আৰু ধৰ্মীয় আদৰ্শৰ সৈতে জড়িত হৈ পৰিছোঁ শাৰীৰিকভাৱে এই নৃত্যই মোক সবল আৰু সক্ৰিয় কৰি ৰাখিছে নৃত্য কৰোঁতে দেহৰ বিভিন্ন অংগৰ সম্প্ৰনয় জৰিয়তে মোৰ দেহৰ ফিটনেছ আৰু স্থিতিশীলতা বৃদ্ধি পাইছে মানসিকভাৱে এই এক ধৰণৰ থেৰাপীৰ দৰে কাম কৰিছে প্ৰতিটো অনুশীলন প্ৰতিটো অনুষ্ঠানত আগত হোৱা অভ্যাস আৰু দৃঢ়তা মোৰ ধৈৰ্য আত্মবিশ্বাস আৰু নেতৃত্বৰ গুণ বিকাশ কৰিছে সাংস্কৃতিক নৃত্যৰ জৰিয়তে মই বহুলোকৰ সৈতে পৰিচিত হ'লোঁ বিভিন্ন উৎসৱৰ অংশ ল'লোঁ আৰু অসমীয়া সমাজৰ বহুত গভীৰ দিশ দিশ বুজি পালোঁ এই অভিজ্ঞতাসমূহে মোক উদাৰমা সহানুভূতিশীল আৰু সাংস্কৃতিকভাৱে সচেতন কৰিছে সাংস্কৃতিক নৃত্য কেৱল বাবে মোৰ বাবে এটি অনুষ্ঠান মাধ্যম নহয় ই মোৰ জীৱনত এটি অপৰিহাৰ্য অংগ ই মোৰ আত্মা মন সমাজৰ সৈতে এক গভীৰ সংযোগ স্থাপন কৰিছে মই গভীৰ গৰ্বিত যে মই এই ঐতিহ্যৰ অংশ আৰু এই নৃত্যৰ জৰিয়তে মই মোৰ পৰিচয় ভৱিষ্যত দুয়োটাই শুৱনি কৰিব পাৰিছোঁ আপোন বিহু নৃত্য অসমীয়া সংস্কৃতিৰ এটা অন্য অনৈত্য গুৰুত্বপূৰ্ণ আৰু গুণ্ণত গুৰুত্বপূৰ্ণ অংশ বিহু নৃত্যই জীৱনত থকা ধনাত্মক প্ৰভাৱ সম্পৰ্কে এখন দীঘল অসমীয়া অনুচ্ছেদ দিয়া হৈছে যাক আপোনাৰ ব্যক্তিগত অভিজ্ঞতাৰ সৈতে সম্পৰ্কিত ৰাখি প্ৰবন্ধ ভাষণ আৰু ৰচনা হিচাপে ব্যৱহাৰ কৰিব পাৰে অসমীয়া সমাজৰ মূল প্ৰাণ শক্তি ৰূপে বিবেচিত বিহু নৃত্য কেৱল এটি নৃত্য নহয় ই আমাৰ সাংস্কৃতিক পৰম্পৰা প্ৰতীক মোৰ জীৱনত বিহু নৃত্যই অৱদান অতি গভীৰ সৰুৰেপৰা মই বিহু নৃত্য শিকি আহিছোঁ আৰু ইয়ে মোৰ জীৱনত এক অপৰিহাৰ্য অংশ বিহু নৃত্যই মোক নিজৰ অসমীয়া পৰিচয় সৈতে গৰ্ববোধ কৰিব কৰাইছে বিহু নাচ নাচোঁতে যি উৎসাহ আৰু জীৱনৰ আনন্দ প্ৰকাশ পায় সেই অনুভৱ মোক সদায় উৎসাহিত আৰু প্ৰাণৱন্ত কৰি ৰাখে প্ৰতিটো ভংগী হাত চলন আৰু মুখৰ হাঁহিৰে মাজেৰে মই কেৱল মই যেন অসমীয়া বহুত কৃষি জীৱন বসন্তৰ উল্লাস আৰু লোক সাহিত্যৰ ৰূপ অনুভৱ কৰোঁ শাৰীৰিকভাৱে বিহু নৃত্যই মোক সক্ৰিয় আৰু সুস্থ ৰাখিছে